ঘৰত পোহা হাঁহ কুকুৰাৰ কিছুমান আহাৰ হৈছে যেনে ধান চাউল আৰু এইবিলাক সৰুতে পোৱালি কুকুৰা পোৱালিক সৰু হাঁহ পোৱালিক ব্ৰইলাৰ দানা তেনেকুৱাবিলাক খাদ্য দিয়া হয় সৰু হাঁহ পোৱালি কুকুৰা পোৱালিক সৰুতে পানী কুহুমীয়া পানীৰ লগত মানে এই ব্ৰইলাৰ দানা দিয়া হয় সৰুতে অলপ ডাঙৰ হ'লে মানে অলপ দিন ডাঙৰ হোৱাৰ পিছত পোন্ধৰ বিছ দিন হোৱা পিছত অলপ চাউল দিব পৰা হয় কুকুৰাক চাউল দিয়া হয় লাহে লাহে ডাঙৰ হয় এমাহ দুমাহৰ পিছত ধান দিয়া হয় ধান খায় ধান খাব পৰা হ'লে ধান খায় তেনেকে কুকুৰাবিলাক তেনেকুৱা খাদ্য দিয়া হয় আৰু হাঁহবিলাকক সৰুতে ব্ৰইলাৰ দানা দিয়া হয় প্ৰথম কেঁচুৱা পোৱালি যেতিয়া কেঁচুৱা হৈ থাকে এতিয়া ব্ৰইলাৰ দানা দিয়া হয় দিয়া পাছত অলপ ডাঙৰ হোৱাৰ পাছত দানাতে ব্ৰইলাৰ দানাতে ভাত মিক্স কৰি দিয়া হয় ভাত দিয়া হয় ভাত মিক্স কৰি কেনে লগত দিয়া হয় ভাত আৰু দানা মিক্স কৰি কিনে খাই অলপ যেন অলপ ডাঙৰ হোৱাৰ পিছতে তুঁহগুড়িও দিব পৰা হয় তুঁহগুড়ি ধান খুন্দায় অনা তুঁহগুড়িবিলাক দিয়া হয় তুঁহগুড়ি মিক্স কৰি কিনেও দিব পৰা হয় তুঁহগুড়ি ভাত আৰু দানা চব মিক্স কৰিও দিব পাৰে তেনেকুৱা আহাৰ দিয়া হয় সিহঁতক আৰু এইবিলাক কুকুৰাবিলাক ধান চাউল ডাঙৰ হ'লে ধান চাউল দুয়োটাই দিয়া হয় খাদ্য যেনেকে দিয়া হয় আৰু সিহঁতে মান অধিক আৰু সামগ্ৰী পাবলৈ ইহঁতক ঘেঁহু খোৱা হয় ঘেঁহু মাকৈ তেনেকুৱাবিলাক আহাৰ খোৱা হয় সিহঁতে মানে এইবিলাক সামগ্ৰী পাবলৈ মানযুক্ত সামগ্ৰী পাবলৈ সিহঁতক এইবিলাক দানা খোৱা হয় মানে ঘেঁহু খোৱা হয় মাকৈ খোৱা হয় আৰু সিহঁতে তো এনেকে নিজে চৰি পোক পতংগ পৰুৱাবিলাক খায় তেনেকে এইবিলাকো আহাৰ খায় এনে আৰু কুকুৰা এই সৰু সৰুতে ধান চাউল সৰুৰ পৰা ধান চাউল খায় ডাঙৰ হয় তেনেকে আৰু বাহিৰে মানে দিনটো চৰি মেলি কিনে পোক পৰুৱা খায় ধান চাউল খায় তেনেকেই সিহঁতৰ সেইবিলাকে সেইবিলাকে খাদ্য আৰু তেনেকে খাই মেলি ডাঙৰ হয় সিহঁত পানী পানী খাব কুকুৰাই পানী খাই আৰু চাউল ধান তেনেকুৱাবিলাক খাই মেলি কিনে মানে তেনেকুৱাবিলাকে খাদ্য